অঁ মই ফোন কৰিছিলোঁ মানে মই এই কথা এটা হ'ল প্ৰয়োজন এটা আছে হেৰি কি কয় মোৰ পেন কাৰ্ডখন হেৰাই থাকিলে মানে মোৰ সেই চাকৰি সাক্ষাৎকাৰ এটা আছিলে আৰু পেন কাৰ্ডখন একেবাৰে জৰুৰী আছিলে এই বজাৰলৈ যাওঁতে মানে সেইদিনাখন জেৰক্স কৰিবলৈ লগত লৈ গৈছিলোঁ কিন্তু লগত লৈ যাওঁতে মানে এই কাগজ পত্ৰ ইফাল সিফাল কৰি থাকোঁতে যিখন মানে পেন কাৰ্ড আছিলে সেইখন সৰু নহয় জানো পেন কাৰ্ডখন কেনেবাকৈ মানে পাৰ্চৰপৰা পৰি গ'ল এতিয়া বিচাৰি পোৱা নাই আৰু মানে সেই মোৰ এই চাকৰি ইণ্টাৰভিউটোৰ কাৰণে সাক্ষাৎকাৰটোৰ কাৰণে এই পেন কাৰ্ডখন একেবাৰে প্ৰয়োজন হৈ পৰিছে মই এতিয়া কেনেকৈ প্ৰিণ্ট কৰিম ইয়াক ভাবি পোৱা নাই মানে এই এই পেন কাৰ্ডখন নহ'লে একেবাৰে দিগদাৰ হ'ব বিশেষকৈ প্ৰয়োজন মানে এই পেন কাৰ্ডখন গতিকে আপোনালৈ ফোনটো কৰিলোঁ আৰু আপোনাক মই মোৰ নিজৰ অসুবিধাটো জনাইছোঁ এতিয়া যদি এইখন ৰিপ্ৰিণ্ট কৰিবৰ কাৰণে কি কি কৰিব লাগিব আপুনি মোক জনাব নেকি মানে মই ধৰি লওক পেন কাৰ্ড এখনতো নতুন পেন কাৰ্ড এখনতো এপ্লাই কৰিব নোৱাৰোঁ নোৱাৰে বুলি জানোঁ মই এখন পেন কাৰ্ড থকাৰ পাছত এতিয়া মোৰ ওচৰত পেন কাৰ্ডখনৰ নাম্বাৰটোহে আছে মোৰ মানে পুৰণা আপোনাৰ জেৰক্স কপি বা ফটো কপিও নাই পেন কাৰ্ডখনৰ নাম্বাৰটোহে আছে সেই নাম্বাৰটো আপোনাক দিব পাৰিম আৰু সেই নাম্বাৰটো আপুনি যদি চাই পিনে যদি মোৰ পেন কাৰ্ডখন ইমেইল কৰি দিয়ে বা বা পেন কাৰ্ডখনৰ হাৰ্ড কপিটো যদি মোলৈ পঠিয়াই দিয়ে মই মানে ইমান এইবিলাক ক্ষেত্ৰত কোনখন কাগজ কেনেকৈ উলিয়াব লাগে নাজানো কেনেকৈ এপ্লাই কৰে নাজানো মই আগতে দোকানতহে কৰা গতিকে আপোনালোকৰ এই হেল্পলাইন নাম্বাৰটোলৈ ফোন কৰিলোঁ আপোনালোকে যদি সেই কি কয় মোৰ পেন কাৰ্ডৰ নাম্বাৰটো লৈ মোৰ পেন কাৰ্ডখন যদি পুনৰ যদি প্ৰিণ্ট কৰি পিনে মোলৈ ইমেইল কৰি দিয়ে মই যথেষ্ট উপকৃত হ'ম বিশেষকৈ মানে মোৰ চাকৰিটো আটাইতকৈ জৰুৰী আৰু সেই চাকৰিটোত মই পেন কাৰ্ড জমা দিবই লাগিব মানে সেইটো এটা নিয়ম কৰি থৈছে গতিকে আপোনাক অনুৰোধ জনাইছোঁ মোৰ পেন কাৰ্ড বা আৰু কিবা যদি আপোনালোকক প্ৰয়োজনীয় তথ্য লাগে আধাৰ কাৰ্ড বা মোৰ নাম বয়স কিবাকিবি সকলোখিনি আপুনি লৈ লওক সকলোখিনি মোৰ ওচৰতে আছে কিন্তু আপোনালোকে মোৰ পেন কাৰ্ডখন প্লিজ মানে অনুগ্ৰহ কৰি মোলৈ পঠিয়াই দিয়ক ৰিপ্ৰিণ্ট কৰি দিয়ক তাৰ কাৰণে যিটো যাৱতীয় খৰচ সেইখিনি দিবলৈও মই সাজো আছোঁ সেইকাৰণে আপোনালোকক এই হেল্পলাইন নাম্বাৰটোত ফোন কৰিলোঁ বাকী আপোনালোকে যদি মোক হেল্প কৰে সহায় কৰে মই যথেষ্ট উপকৃত হ'ম ধন্যবাদ